অঁ অঁ মই ঘৰতে আছোঁ তুমি কোনে কৈছা বাৰু অঁ ভালনে তোমালোকৰ অঁ মোৰ ভালে ছোৱালীজনী কেনেকুৱা অঁ অঁ ভাল অঁ

কৰ'নো বিহু পোৱা পাবহিয়ে আৰু কৰিম আৰু এইবাৰ ক'ত কৰিবাগৈ অঁ অঁ অঁ ময়ো যাম বুলি ভাবিছোঁ নাজিৰালৈকে একেলগে যাম তেতিয়াহ'লে নহ্ অঁ

অঁ অঁ লগ এটা হ'লেও ভাল লাগিব অঁ মানুহটো যাব নহয় চাগে নহ'লে অকলে যাম অঁ অঁ অঁ

অঁ আকৌ তোমালোকৰ ঘৰৰ মাও আহিছে নহয় নহ্ অঁ লাগিবতো আকৌ মোৰো দিব লাগিব মোৰ ছোৱালীজনীলৈ ল'ৰাটোলৈ নাজিৰা পৰা আনিবগৈ লাগিব নাজিৰাটো বস্তুবোৰ দামেই বাৰু অঁ ভাল লাগে আকৌ হেৰি কি কয় অঁ যাম যাম হেৰি কি কয় মইও আনিব লাগিব নহয় বস্তু ধেৰ আনিবলৈ আছে তাৰপৰাই এই বিহু বজাৰ ইবোৰ কৰি আনিম আৰু শাকে পাচলিয়ে তেতিয়া শিমলুগুৰি এই নাজিৰা নাজিৰা শিমলুগুৰিত অলপ বস্তুবোৰ সস্তা অঁ এই নাজিৰাতকৈ নাজিৰাতকৈ শিমলুগুৰিত সস্তা অঁ

অঁ অঁ আমাৰো বৰমা আমাৰ বাৰু মা দেইতা নাই সেই বৰদেউতাক বৰমাকহঁতলৈ আনি দিব লাগিব আকৌ নাতিনী নাতিনীজনীক আনি দিব লাগিব সেইবোৰ অঁ অঁ অঁ এতিয়া বিহু বিহুলৈ এতিয়া চিৰা তিৰা তেতিয়াহ'লে খুন্দা হৈছেনে নাই পিছত খুন্দিবা অঁ আমাৰো সেই আমাৰ সেই মিললৈকে দি দিব লাগিব চিৰা তিৰা নহ'লেও নাজিৰা পৰা কিনিকে আনিম যদি হেৰি কৰিব ন নোৱাৰোঁ তহঁত তোমালোকৰ তেতিয়া সেই নাজিৰা পৰাই কিনি আনিব পাৰিবা

অঁ গাড়ীকে এখন লৈ যাব লাগে ভাড়া কৰি এনেই লাইন গাড়ীত আকৌ বহুত দেৰি ৰাতি হ'বগৈ এই ঘৰৰ পৰা গাড়ী এখনকে ভাড়া কৰি লৈ যাব লাগে অঁ দাম আকৌ অঁ অঁ মই কৰিম নহ'লে যা কৈ থৈ হ'লেও আহিমগৈ বাৰু অঁ তেতিয়া ভালকৈ হ'ব অঁ পইচাটোও কমিব তেতিয়া গাড়ী ভাড়া তেতিয়া তিনিশ চাৰিশমানকৈ পৰিব আৰু অঁ ইয়াৰ পৰা এনেকৈ নাজিৰালৈ অহা যোৱা এনেকৈ লাইন গাড়ীত গ'লে পঞ্চাছ টকা পঞ্চাছ টকা এশ টকা এই ডেৰশমান নিজকে লাগিব ডেৰশমান টকা ইভাগে তিনিশমান ভাড়া কৰি গ'লে তিনিশমান টকা লাগিব আৰু

তেতিয়া ভাল আৰু অঁ হ'ব দে মই হেৰি হ'ব দিয়া মই হেৰি কৰিবলৈ হ'লে মই ফোন কৰিম বাৰু দেই হ'ব অঁ অঁ অঁ